মিছ প্ৰিয়াক্ষী হয়নে মই এজন আপোনাৰ অতিথি বুলি ভাবিব পাৰে অসমৰ মই আপোনাৰ গোৱাৰ পৰা আহিছোঁ মানে কি হ'ল আপোনাৰ লোকৰ মানে অসমৰ সংস্কৃতিৰ বিষয়ে অলপ জানিব পাৰিমনে আপোনাৰ পৰা ৰঙালী

নিশ্চয়

ধন্যবাদ ধন্যবাদ

নিশ্চয় নিশ্চয় নিশ্চয় ঠিক আছে দিয়ক